হেল্ল' হয় অঁ কওক হয় কওক

অঁ আমাৰ ইয়াততো অসমত বহুত ধৰণৰ জাগা আছে ইয়াত আপুনি শিৱসাগৰলৈ আহিব পাৰিব কাজিৰঙা যাব পাৰিব ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ ফটো মাৰিবৰ কাৰণে আৰু কাজিৰঙাতো ৰাষ্ট্ৰীয় উদ্যান আপুনি মানে জীৱ জন্তুৰ পৰা আদি কৰি সব ধৰণৰ সুবিধা আছে ভাল ভাল ভাল জেগা আছে ইয়াত শিৱসাগৰগৰলৈও আহিব পাৰিব অসম ডিব্ৰুগড়লৈও আহিব পাৰিব হয় হয় অঁ পাৰিব পাৰিব আহিবলৈ

অঁ ইয়াতো পাহাৰীয়া জেগা হয় ইয়াতো আপুনি বহু ধৰণৰ চিনেৰীত মাৰিব পাৰিব আৰু ডিব্ৰুগড়তো মন্দিৰ বনালেই ইয়াতে ভাল ভাল জেগা আছে আপুনি মানে আহিব পাৰিব মানে ইয়ালৈ থাকিবলৈও সুবিধা আছে আহি থাকিব পাৰিব ইয়াত আৰু আপুনি আহকচোন আহিলে মানে মানে সব গোটেইখিনি সুবিধা দেখাই দিম কেনেকৈ কৰিব লাগিব কি মানে হয় হয় হয় বা আমাৰ ইয়াত বহুত চাহৰ খেতি বেছি হয় আহিব আপুনি চাহ ফটো ফটো মাৰিবৰ কাৰণে পাৰিব ইয়াত আহিবলৈ আমাৰ ইয়াততো ডাঙৰ ব্ৰহ্মপুত্ৰ আছে ইয়াতে আহিব পাৰিব আৰু পাহাৰীয়া জেগা ফুৰিব পাৰিব মানে নদী কাষৰীয়া নদী কাষৰীয়া মাটি বগীবিল দলং আছে তেনেকৈ মানে শদিয়া দলং বহু ধৰণৰ মানে ইয়াত সুবিধা আছে আপুনি আহিব পাৰিব অঁ সোনকালে আহিব জগন্নাথ মন্দিৰ আছে কাজিৰঙালৈ আহিব পাৰিব চিৰিয়াখানা চাব পাৰিব আহিবও পাৰিব মানে ফটো মাৰিবৰ কাৰণে তাৰপাছত আপুনি অ' তেনেকৈ আৰু চাহৰ খেতি বহুত কৰে ইয়াত খেতি পথাৰ কৰে ইয়াতে মানে তেনেকৈ মানে চিনেৰী লৈ যাব পাৰিব আপুনি আহিলে মানে আপুনি সোনকালে আহক আহি পেলাই লৈ যাব হয় হয় হয় হয় হয় হয় হয় হয় অঁ হয় হয় হয় হয় অঁঁ ঠিক আছে থেংক ইউ থেংক ইউ ঠিক আছে